চৰকাৰী সাহায্যৰপৰাই আমি আমি আত্মসহায়ক গোটত আছো আত্মসহায়ক গোটৰপৰা আমি গ্ৰামী বিকাশ বেংকৰপৰা আমি চৰকাৰী লোন লৈ আমি গাহৰি পালন কৰোঁ গাহৰি পালন কৰি আমাৰ ব্যৱসায় খুবেই লাভান্বিত হয় আৰু আমাৰ ঘৰত ছাগলীও আছে ছাগলী পালন কৰিও ছাগলীৰ ব্যৱসায় বহুত ধুনীয়া হয় ধৰি লোৱা এই ছাগলীয়ে দহজনী থাকিলে দহটা পোৱালী হয় সেই পোৱালিকেইটা ডাঙৰ হয় ডাঙৰ হ'লে মানে বেজী দিব লাগে তেনেকৈয়ে আমি লৈ লোন লৈছিলোঁ লোন লৈ তেনেকৈ ব্যৱসায় চলাইয়ে আছো গাহৰি আছিল গাহৰি মোৰ প্ৰথমতে দুটা লৈছিলোঁ তাৰপৰা আকৌ দুটা লৈছিলোঁ তাৰপাছতে এটা লৈছিলোঁ তেনেকৈয়ে ব্যৱসায় আৰম্ভ কৰিছিলোঁ আমাৰ গ্ৰাম্য সংগঠনৰপৰা লোন লৈছিলোঁ লোন লৈ আমি প্ৰত্যেক দহগৰাকীয়ে আমি ভাগ কৰিছিলোঁ আমাক প্ৰথমতে পঞ্চাছ হাজাৰ লোন দিছিলে তাৰপাছত দিছিলে এক লাখ লোন দিছিলে তাৰপাছত ডেৰ লাখ লোন দিছিলে তেনেকৈ আমি লোনবিলাক লৈ আমি এই ব্যৱসায় আৰম্ভ কৰোঁ যিহেতু আমি তাঁতৰো ব্যৱসায় কৰোঁ এই গাহৰি গৰু কুকুৰা হাঁহ সকলোবিধেই আমাৰ আছে সকলোবিধেই আছে আমাৰ আমি তাৰ লৈ আমি বহুতখিনি লাভান্বিতও হৈছোঁ আৰু আমাৰ গৰু আছিল গৰু গাখীৰ বিক্ৰী কৰিছিলোঁ গৰু গাখীৰ বিক্ৰী কৰিয়ে আমি জীৱিকা উপাৰ্জন কৰিছিলোঁ এতিয়া গৰু নাইকিয়া হৈ গ'ল গৰু মোৰ চুৰে লৈ গ'ল চুই লৈ যোৱাৰ পিছত মোৰ গৰু নাইকিয়া হৈ গ'ল তাৰ বিনিময়তো মই গাখীৰ বিক্ৰী কৰি মই পাইছিলোঁ পোৱালি বিক্ৰী কৰোঁ গৰু তেনেকৈ বিক্ৰী কৰি পাইছিলোঁ আমি জীৱিকা নিৰ্বাহ কৰোঁ আমি জব কাৰ্ডটো কৰা হয় জব কাৰ্ড কৰিও আমি হেৰি কৰোঁ চৰকাৰী যিহেতু সুবিধা পোৱা হয় জব কাৰ্ড কৰিলে তেনেকৈ আমি চৰকাৰী জব কাৰ্ডৰ জব কাৰ্ডৰ জব কাৰ্ডটো কাম কৰা হয় চৰকাৰী সুবিধা পাম বুলি মই যিহেতু এগৰাকী মহিলা এয়া কৰি আমি ব্যৱসায় চলাই আছো দহজনী গোট আমাৰ দহজনী গোটত ময়ে প্ৰেচিডেণ্ট আছিলোঁ এই গোটৰ এইবিলাক কাম কৰিয়ে আমি জীৱিকাটো চলাই আছো এই ধৰি লওক এগৰাকীয়ে ছাগলী ল'লে এগৰাকীয়ে গৰু লৈ কেতিয়া কিছুমানে মাছৰ পালন আছে মাছৰো ব্যৱসায় কৰে মাছৰ ফিছাৰী আছে দুটা একোৰিয়াম আছে একোৰিয়ামতো মাছ এনেকৈ কৰি জিৰোৱা হয় ডাঙৰ ডাঙৰ টেংকি বনাই লৈছে মাছৰ কাৰণে তেনেকুৱাকৈও ব্যৱসায় আৰম্ভ কৰে দুগৰাকীমান চিলাইও কৰে এগৰাকীয়ে তাঁত বয় সেই তেনেকৈ দহগৰাকীয়ে মিলি আমি গোটটো চলাই আছো আমি আজিলেকে গোটটোত কোনো প্ৰব্লেম পোৱা নাই মানে অসুবিধা কোনো নাচি নাই আজিলৈকে হোৱা নাই বৰ্তমানলৈকে ময়োহে তেনেধৰণেই ইফালে সিফালে ঘূৰি থাকিবলগীয়া হয় যিহেতু ইটো সিটো কথাও শিকা হয় তথাপিতো কথা কোৱাৰ এনেকৈ মোবাইলতো আমিটো অভ্যাসটো নাই এয়াই অলপ কৈছোঁ শুদ্ধও হয় কিছুমান ভুলো হয় সেই তেনেধৰণেই আৰু ব্যক্তিগত বুলি ক'বলৈ হ'লে কি ক'ম গাহৰি ব্যক্তিগত নিজৰ ব্যক্তিগত কাৰণে পোহা হৈছিলে গাহৰি বিক্ৰীও কৰা হয় আমি এনেকৈ গাহৰি কাটি নিবিকো আমি সেই গোটাকৈয়ে বিক্ৰী কৰোঁ যিকেইটকা পাওঁ আৰু সেয়া এতিয়া অলপ দিনৰ আগত ছাগলী বিক্ৰী কৰিলোঁ দুজনী ছাগলী বিক্ৰী কৰিয়ে সেয়া পইচা পালোঁ তেনেকৈ চলাই আছো আৰু

জীৱনততো আগবাঢ়ি যাবলৈ হ'লে মানে কিবা এটাটো ব্যৱসায় কৰিবই লাগিব সেয়াই ব্যৱসায় হেৰি কৰিছোঁ ব্যৱসায়টো কৰি লাভৱিত হৈছোঁ লোকচানটো হোৱা নাই আৰু ধৰি লওক সকলো যে কৰি কেনেই যে লাভ হ'ব সেইটোও নহয় কেতিয়াবাতো এবাৰ লোকচান হ'বই সদায় জানো লাভ হ'ব কেতিয়াবা কুকুৰা হেৰি হ'লেও কুকুৰাও আমি লওঁ কুকুৰা আমি ভি অ' গোটৰপৰা লওঁ গোটেই আমি কুকুৰা দিয়ে কুকুৰা সৰু পোৱালি দিয়ে এটাত ষাঠি টকাকৈয়ে লোৱা হয় সেই পোৱালি ডাঙৰ কৰি দানাও লগত দিয়া হয় দানা প্ৰথম মাহৰ কাৰণে দানা দিয়ে তাৰপিছৰ মাহখিনিত দানা নিদিয়ে ভেকচিনো দিয়ে প্ৰথম মাহৰ কাৰণে তাৰ পিছৰখিনি আৰু নিদিয়ে সেইবাবে পিছৰখিনি নিজেই কিনিবলগীয়া হয় আমি ফাৰ্মাচিলৈ যাওঁ ফাৰ্মাচিলৈ গৈ সেইখিনি কিনি আনো কিনি আনি দিওঁ দি মেলি সেই বিক্ৰী কৰা হয় মোৰ কুকুৰা অলপ দিনৰ আগত বিক্ৰী কৰিলোঁ মই আঠ কেজিমান কুকুৰা বিক্ৰী কৰিলোঁ বিক্ৰী কৰি পইচা পাইছিলোঁ অলপ কুকুৰা এক কেজি চাইজৰ হৈছিলে এক কেজি এক কেজি ডেৰশ গ্ৰাম দুশ গ্ৰাম তেনেকৈ হৈছিলে তেনেকৈয়ে বিক্ৰী কৰিলোঁ

সেয়াই আৰু এতিয়া ছাগলী আছে পাঁচজনী ছাগলী এতিয়া গোটেই ছাগলীকেইজনী হেৰিয়ে হৈ আছে এতিয়া পোৱালি কেতিয়া দিয়ে আৰু পাঁচজনী যদি পোৱালি দিয়ে তেনেকৈ কুকুৰা হ'ব দুজনী মই আধিও দি থৈ দিছোঁ লগৰ দুজনীক দি থৈছোঁ গাঁৱৰেই হয় সেয়াই আৰু ব্যৱসায় মই লাভ বুলিয়ে হওক হেৰি কৰোঁ লোকচান বুলি মই নকৰোঁ মই ব্যৱসায় কৰি ভাল বহুত ভালপাওঁ মই এইবিলাক কাম কৰি ভালপাওঁ ক'ৰবাত ঘূৰি ভালপাওঁ ব্যৱসায় কৰি ভালপাওঁ খেলিও ভালপাওঁ এইবিলাকেই মই জব কাৰ্ড কৰিও ভালপাওঁ মই জব কাৰ্ডলৈ গৈয়ে থাকোঁ ক'ৰবাত কাম হ'লে মই যাওঁৱেই জব কাৰ্ড কৰি ভাল লাগে যিহেতু

আৰু কি কম এইবিলাকেই কথা কৈছোঁ আৰু ইমান বিশেষকৈ ক'বও নাজানো মই তথাপিতো এইখিনি কৈছোঁ ক'ৰবাত যদি ভুল হয় ভুলখিনি যেন মাৰ্জনা কৰিব সেয়াই আৰু